হেল্লো গগৈ হোটেল হয়নে মই আপোনালোৰ তালৈ অৰ্ডাৰ পঠিয়াইছিলোঁ মাংস আৰু ৰুটি গতিকেলৈ ৰুটিখিনি নালাগে মাংসখিনি দি পঠিয়ালেই হ'ব ৰুটি মই ঘৰতে বনাম বুলিয়ে ভাবিছোঁ হ'ব দিয়ক